হয় আপোনালোকৰপৰা মই এটি কুৰ্তী অৰ্ডাৰ কৰিছিলোঁ কিন্তু কুৰ্তীটো যেনে ধৰণে ছবিত দেখুওৱা হৈছিল ঠিক সেই ধৰণৰ নহয় আৰু তাত উল্লেখ কৰা মতে কুৰ্তীটো কটনৰ কিন্তু মই ইয়াতে কুৰ্তীটো পাইছোঁ নাইলনৰ গতিকে মই ব্যৱহাৰ কৰি বৰ এটা ভালপোৱা নাই আৰু কুৰ্তীটো পিন্ধিলে বৰ গৰম উঠে সেয়েহে মই আপোনালোকৰ এই প্ৰডাক্টটি ঘূৰাই দিব বিচাৰিছোঁ